আমাৰ গাঁও অঞ্চলত বহুত কেইজন সফল ব্যৱসায়ী আছে তেওঁলোকৰ সফলতা আঁৰৰ কাৰণবোৰ তেখেতসকলে অকল কামটোকেই গুৰুত্ব দিছিলে কামটো বাদে তেখেতসকলে যিটো কাম লৈছিলে সেই কামটো ওপৰতেই মন দিছিলে সেই কামটো কামটোৱে কৰিছিলে সেই কামটোৰ বাদে বেলেগ তেখেতসকলে বেলেগ ধান্দা নৰিছিলে তো কামটো সৰু এখন দোকানৰপৰা কেনেকৈ এখন ডাঙৰ দোকান কৰিব পাৰিব সেইটোতে ধান্দা লগাইছে ব্যৱসায়টো কিমান আগবঢ়াই নিব তাৰ ওপৰতে মন দিছিলে তাৰপাছতে তেখেতসকলে নিজৰ কাম আপোনাৰ ধৰক ৰাতিপুৱা খুব সোনকালে উঠে উঠি মেলি তাৰপিছতে তেখেতসকলে কামটোৱে কৰিবলৈ লয় তাৰপিছত কামটোৰ বাদে তেখেতসকলে বেলেগ চিন্তাও নকৰিছিলে নিজৰ স্বাস্থ্য পাতিও ভালে ৰাখিছিলে কামটোৰ লগতে তাৰপিছতে আপোনাৰ গোটেই দিনটো কাম কৰি মেলি টাইমত খোৱা বোৱাও কৰে টাইমত শুৱা বোৱাও কৰে তেখেতসকলে নিজৰ

নিজৰ যিখিনি এঞ্জয়মেণ্ট থাকে সেই এঞ্জয়মেণ্টখিনি বেছি নকৰিছিলে তেখেতে খচাপাতিবিলাকেও মানে হিচাপত কৰিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে হিচাপেই হিছিলে আৰু আজি ব্যৱসায় কৰি মেলি তেখেতসকলে এজন ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰিছে এটা টাইমত সৰু সৰু ব্যৱসায় আছিলে কোনো নামেই নাছিলে কিন্তু আজি তেখেতসকলে কষ্ট কৰাৰ ফলতেই আজি এজন এজন ডাঙৰ ডাঙৰ ব্যৱসায়ী হ'ব পাৰিলে তো এনেকৈ বিভিন্ন বহুত বহুত আছে আমাৰ মাজত